মোৰ প্ৰিয় উদ্ভিদ বহুত আছে অকল এজ্ এবিধেই নহয় ফল ফুল বহুতখিনি ভাল পাওঁ মই ভাল পোৱাৰ ভিতৰত আম কঁঠাল লিচু ডালিম নাচপতি আৰু অন্যান্য ফল মূল ভাল পাওঁ তাৰ ভিতৰতে আছে মিৰিকা টেঙা মিৰিকা টেঙা খাইতো বহুত ভাল লাগে বহুত টা টেঙা আৰু তাৰ হেৰি কৰোঁ এইটো জেলিও বনাওঁ নাচ হেৰিয়াৰ মিৰিকা টেমাৰ মিৰিকা টেঙাৰ জেলিটোও খাই ভাল লাগে তাৰপিছত আম কঁঠালবিলাক এতিয়া ফুলিছেই আম ফুলিছে কঁঠালৰ লি মুচি পেলাইছে সেইবিলাক কৰি দেখি বহুত ভাল লাগে ফুলৰ ভিতৰত মোৰ জবাফুল ভাল লাগে কপৌফুল ভাল লাগে আৰু তগৰ ফুল আছে মোৰ বাৰীতে ত তগৰ ফুল বহুত ৰুই থৈছোঁ তগৰ ফুল বহাগত ফুলিব কপৌফুল বহাগত ফুলিব এতিয়া চ'ত মাহৰ পৰাই ফুলে কে কেইজোপামান এইবিলাক মই নি হেৰি কৰি থওঁ সযতনে থওঁ তাৰপিছত আকৌ গছ গছনি এতিয়া লিচু এতিয়া ফুলিছে নাৰিকলৰ কেইটামান বহাগত পাৰি খাবই পৰা হ'ব নাৰিকল বহাগ বিহুত পাৰি খাব পৰা হ'ব তাৰপিছত আকৌ এইটো হেৰি আছে মিৰিকা টেঙাটো মিৰিকা টেঙাটো এতিয়া ফুলিছে তামোল গছ আছে তামোল এইখিনি এতিয়া বুঢ়া হৈছেই অন্ততঃ তামোলখিনি পাৰি টান হৈছে তামোলবিলাক তামোল খাব পৰাই হৈছে পাৰি তামোলৰ লগতে পাণ আছে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ পাণ একদম হাতীকাণৰ লেখীয়া পান আছে তাত বেপাৰী মাতি কেতিয়াবা বেচোঁ পানখিনি বেছি হ'লে তাৰপিছত তামোলো বিক্ৰী কৰিব পাৰোঁ আম কঁঠালো যথেষ্ট আছে মিঠা আম আছে টেঙা আম আছে মাটি মিঠা আম আছে যিটো কেঁচাতেই খাব পাৰি এনেকুৱাবিলাক আমেই আমেই আমি ঘৰত নিকিনাকৈ খাব পাৰোঁ তাৰপিছত আকৌ এইটো ধান খেতিও মই যথেষ্ট পৰিমাণে কৰোঁ ধান আমাৰ অন্ততঃ পঁচিছ বিঘামান মাটি ধান খেতি কৰোঁ শালি বৰধান কৰোঁ দ মাটিখিনিত তাৰপিছত লাহি ধান কৰোঁ বাম মাটিখিনিত জহা বৰা চকোৱা আমপাখি জাহিঙা শ'লপোণা এইবোৰ খেতি সম্পূৰ্ণ কৰোঁ তাৰপিছত গছ গছনিৰ ভিতৰত ক'বলৈ গ'লে আম কঁঠালবিলাক এতিয়া অকণমান ধোঁৱা দিওঁ ধোঁৱা দিলে গ ফল মূলবিলাক ৰৈ থাকে পোক পোক পতঙ্গই নধৰে নেমু টেঙা আছে যথেষ্ট নেমুখিনি গছ গছনি নেমুখিনি পোকে ধৰে ঠাৰিত তাত চূণ দিওঁ নহ'লে এই খাৰ খাৰবিলাক কল খাৰ দিওঁ নহ'লে এই ধানখেৰ পূৰি পেলাই খাৰ দিওঁ সেইবিলাক বাচে পচন সাৰ দিওঁ ৰ'দত গোবৰখিনি শুকুৱাওঁ শুকুৱাই পেলাই তাক বস্তাত ভৰাই ভৰাই আকৌ সিহঁতক কাষ কাষে কাষে নেমুকেইজোপা চফা কৰি তাৰ কাষত শুকান গোবৰ দি দিওঁ ধুনীয়া লহপহকৈ বাঢ়ে এতিয়া মাত্ৰ ফুলিছে ধুনীয়াকৈ কুমলীয়া কুমলীয়া নেমু লাগিছে এনে সেইখিনি নেমু ডাঙৰ হ'লে বহুত ধুনীয়া হ'ব তাৰ পৰা দুই নম্বৰতে কল আছে আমাৰ বাৰীত চেনিকল চেনিকল এতিয়াও চাৰি পাঁচথোক ওলমি আছে পকিবৰ হ'ল হ'ব এতিয়া কাটিবৰ হ'ব ভীমকল আছে জাহাজী কল আছে জাহাজী কল তিনিথোকমান আছে এতিয়া পকি তিনি চাৰিথোক আছে পকি পকিব পৰা পাৰি কাটিব পৰা সেই জাহাজী কলখিনিও বহুত ধুনীয়াকৈ পুলি বেছি হ'লে তাপা পুলি আকৌ বেলেগত ৰুওঁ ধুনীয়াকৈ পচনসাৰ দিওঁ তাত আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ সেইবিলাক দি কৰি মেলি বেচোঁ আমি বিক্ৰী কৰোঁ বেছি হ'লে বিক্ৰী কৰোঁ আৰু তেনেকৈ আমি ভালেমানকেইটা পইচা উৎপাদন কৰিব পাৰোঁ বাৰীৰ পৰা নাৰিকলজোপাৰ পৰাও ভালেমানকেইটা পইচা পাওঁ এটা থোকত অন্ততঃ চল্লিছ পঞ্চল্লিছটা নাৰিকল থাকে সেই নাৰিকলখিনিও আমি ব্যৱহাৰ কৰিব পাৰোঁ বা বেচিব পাৰোঁ গাঁৱৰ ৰাইজেও এটা দুটা আমাৰ ঘৰৰ পৰা নিয়ে বিহুত খোজেহি আহক আৰু নিয়কহি বুলি আমিও মাতি এটা এটা দি দিওঁ তেনেকুৱা হয় আৰু ফল মূল কপৌফুল এতিয়া বিক্ৰী হয় বহাগত কপৌফুল বিচাৰি আহে কপৌফুল বিক্ৰী হয় এক এজো এটা এপাহ কপৌফুলত দহ টকাকৈ দিলেও ধুনীয়া আমাৰ লাভ থাকে তগৰ ফুল বিচাৰি আহে তগৰ ফুল বহাগত এতিয়া একদম বগা হৈ আছে মোৰ মোবাইলত ফু ফটো আছেই ইমান ধুনীয়াকৈ ফুলিছিলে হেৰি তগৰ ফুলখিনি তাৰপিছত সেই তগৰ ফুলখিনি এতিয়া ফুলিবলৈ চুপহি আহিছে আৰু ফুলিব আৰু বহাগত ধুনীয়াকৈ ৰজনজনাই থাকে গোন্ধত আমোলমোলাই থাকে শেৱালি গছ আছে মোৰ ঘৰত শেৱালি আছে তাৰপিছত এইটো মহানিম আছে অপৰাজিতা আছে এনেকুৱা সম্পূৰ্ণ ফুলো আছে এইবিলাক চাবোনতো ব্যৱহাৰ কৰিব পৰা হয় চাবোন বনোৱা হয় কিছু কিছু লোকে আমাৰ ঘৰৰ পৰা নিয়ে নি চাবোন বনোৱাত ব্যৱহাৰ কৰে মই অৱশ্যে বনাই পোৱা নাই বাৰু কিন্তু ময়ো ভাবিছোঁ শিকিম বনাম বগৰী আছে যথেষ্ট বগৰী গছ আমা আগফালে ডাঙৰ এজোপা আছে সেইখিনি বগৰী খাবলৈ বহুত মিঠা আমাৰ গাঁৱৰ মানুহেও নিয়েহি বগৰীজোপা ৰাতিপুৱা শুই উঠিবলৈ নেপাওঁৱে মানে তাৰ আগতে গোটেই মানুহখিনিয়ে বগৰীখিনি নি শেষ কৰি দিয়ে তাৰপিছত দুপৰীয়া সময়ত আৰু যিকেইটা সৰে সেইকেইটা পাওঁ তাৰে ধুনীয়া ধুনীয়া আচাৰ বনাই থৈছোঁ নিজেও গছৰ পৰা পাৰি লওঁ ল'ৰা এটা মাতি পাৰি আচাৰ বনাই থৈছোঁ আচাৰখিনি বিক্ৰী হয় আৰু বেলেগ গছৰ পৰা আনিও বগৰী আচাৰ বনাইছোঁ সেই আচাৰখিনি বিক্ৰী হৈছে এতিয়ালৈকে এই আঘোণ মাহৰ পৰা আমি আচাৰ বিক্ৰী কৰি অন্ততঃ ত্ৰিছ ত্ৰিছ ত্ৰিছ পঁয়ত্ৰিছ হাজাৰ টকা পালোঁ দেই আচাৰ বাকী ইমান হিচাপ ৰখা নাই আৰু বাকীবোৰ খালি বগৰি খালি যথেষ্ট লাভ হৈছে আমাৰ বগৰীখিনি ইমান বগৰী এইবাৰ ৰাস্তাৰ কাষে কাষে ঢেৰ বগৰী অসংখ্য বগৰী বগৰীৰ পৰা মানে মানুহে খাবলৈহে বল লাগে খালি মাজতে বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে অকণমান বগৰী কেইটামান লোকচান হ'ল শুকাব নাপালে ভেঁকুৰি গ'ল সেইখিনি পেলাই দিলোঁ বাকীখিনি ঠিকেই আছে এতিয়াও যথেষ্টখিনি বগৰী আচাৰ হৈ আছে আমাৰ দোকানত আমি দি দিছোঁ দোকানীয়ে লৈছে লৈ পেলাই বিক্ৰী কৰিছে তাৰপিছত নাৰিকলো এতিয়া বহাগত যিটো থোক পাৰিম তাতো আমি পইচা কেইটামান পাম তামোলো যথেষ্ট আছে তামোলখিনিও বিক্ৰী কৰি যথেষ্ট পইচা পাম পাণো যথেষ্ট এতিয়া কুমলীয়া পাণবিলাক ওলাইছে বুঢ়া পাণ কমিছে এতিয়া কুমলীয়া পাণতো পইচা পাম এইটো মুঠি পাণকৈ বিকি কৰিম বিকি কৰিব লাগিব সেইটো সেই মুঠি পাণকৈ দহ টকাকৈ দিলেও তিনিটামান ডাল অকণমানকৈ দিলেও তিনিটামান ডাল দিলে বিছ টকাকৈ পালেও আমাৰ বহুতকেইটা পইচা আহিব গতিকে এনেকৈয়ে বজাৰবোৰ চলিছে আৰু